অসমীয়া ভাষাটো আচলতে ৰেডিঅ' টেলিভিশ্যন আৰু প্ৰিণ্ট এই তিনিটা সংবাদ মাধ্যমতে কিছু পৰিমাণে হ'লেও পৃথক পৃথক হয় কিয়নো অসমীয়া ভাষাটো এনে এটা ভাষা যিটো ভাষা আচলতে সহজ ভাষাই ৰেডিঅ'ত যদি আমি কথা কওঁ তেতিয়াহ'লে সেই ভাষাটো শ্ৰুতি মধুৰ হ'ব লাগিব অৰ্থাৎ শুনিবলৈ সুন্দৰ হ'ব লাগিব ভাষাটো আমি বাক্য গাঁথনিটো চুটিকৈ ক'ব পাৰিব লাগিব আৰু স্পষ্ট হ'ব লাগিব আৰু অসমীয়া ভাষাটোৰ জ্ঞান থকাটো খুবেই জৰুৰী আৰু ৰেডিঅ'ত কথা ক'বলৈ হ'লে আচলতে আমাক বহুতো জ্ঞানৰ দৰকাৰ কিয়নো ৰেডিঅ' যিহেতু সামৰি লৈছে গাঁও ভুঁই ইত্যাদি সমূহ আৰু ৰেডিঅ'ৰ যিটো ভাষা সেই ভাষাটো যদি সহজ নহয় তেতিয়াহ'লে শ্ৰোতাই বুজি নাপাব গতিকে সেই শ্ৰোতাসকলৰ লগত সংযোগ কৰিবলৈ হ'লে ৰেডিঅ'ত সদায় সহজ ভাষাহে আমি ব্যৱহাৰ কৰোঁ আৰু ৰেডিঅ'ত যিটো ভাষা ব্যৱহাৰ কৰা হয় সেই ভাষাই আচলতে এটা ধুনীয়াকৈ ছিটুৱেশ্যন ক্ৰিয়েট কৰা হয় যিটোক কোৱা হয় আমি এই ধৰক এখন নাটক কৰিছো গতিকে সেই নাটক আমি ভাষাটো মাধ্যমেৰে শ্ৰোতাসকলক বুজাই দিবলৈ চেষ্টা কৰা হয় আৰু টেলিভিশ্যনৰ যদি আমি কথা চাওঁ তেতিয়াহ'লে টেলিভিশ্যনত যিহেতু আমাক দেখুৱাই থকা হয় আচলতে দৃশ্য যিটো থাকে তাত অসমীয়া ভাষাটো শুদ্ধকৈ ব্যৱহাৰ কৰে যদিও কিছুমান বস্তু দৃশ্যৰ জৰিয়তেও মানুহক বুজাই দিব পাৰি আৰু প্ৰিণ্টত অসমীয়া ভাষাৰ যিটো ব্যৱহাৰ সেই ভা ব্যৱহাৰটো খুবেই জৰুৰী আৰু খুবেই এটা উপযোগী বা খুবেই অসমীয়া ভাষাটোক ধৰি ৰখাত প্ৰিণ্টৰ সংবাদ মাধ্যমসমূহে এটা বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে অসমীয়া ভাষাটোক শুদ্ধৰূপে উপস্থাপন কৰে প্ৰিণ্টৰ মাধ্যমে আৰু প্ৰিণ্টত যিসমূহ যুক্তাক্ষৰ হওক বা ভাষাৰ গাঁথনি হওক বা বাক্যৰ গাঁথনি হওক সেইসমূহ শুদ্ধকৈ ব্যৱহাৰ কৰা হয় অসমীয়া ভাষাটোক শুদ্ধকৈ লিখিবলৈ যিটো লিখিত ৰূপ সেই লিখিত ৰূপটি প্ৰিণ্টৰ মাধ্যমেৰে দিয়া হয় প্ৰিণ্টৰ জৰিয়তে এটা বাক্যতে সেই অসমীয়াৰ ভাষাটোৰ মানদণ্ডটো প্ৰকাশ কৰা হয় অসমীয়াৰ ভাষাৰ মানদণ্ড প্ৰিণ্ট সংবাদ মাধ্যমসমূহত আজি এক বিশেষ অৰিহণা যোগাই আহিছে